হয় মোৰ ভাই ভনী আছে বা এগৰাকী ভনী ভণ্টি এগৰাকী আৰু ভাইটি এজন মোৰ ভাই ভনীৰ লগত মই বহুত ভালকৈ মিলা প্ৰীতিৰে থাকোঁ তাৰ ভিতৰতো এনেই কেতিয়াবা কাজিয়া লগা যায় কাৰণ সৰু সুৰা কাজিয়া সকলো ভাই ভনীৰ মাজতে থাকে তথাপিও কিন্তু মৰম চেনেহ নকমে আৰু মৰম চেনেহ থাকিলেও কেতিয়াবা ধেমালিতে কাজিয়া পেঁচাল হয় সেই কাজিয়া আমাৰ ক্ষন্তেকীয়া হয় কাৰণ ভাই ভনীৰ কাজিয়া কেতিয়াও দীঘলীয়া নহয় কাৰণ খন্তেকতে লাগি আৰু খন্তেকতে মাতবোল হৈ ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকোঁ আৰু আমাৰ সকলোৰে মৰমৰ ভাইটিক চবে মৰম কৰোঁ আৰু ভাইটিও বহুত ভাল পঢ়া শুনাৰ প্ৰতিও বহুত মনোযোগ দিয়ে আৰু বৰ্তমান সি বহুত ঠাণ্ডা মাণ্ডা হয় সেইটো কাৰণে তাক সকলোৱে মৰম কৰে আৰু ডাঙৰ ভাইটিও ভালেই কাৰো লগত কাজিয়া পেঁচাল নেলাগে কিন্তু পঢ়া শুনাত ইমান ভাল নহ'লেও তথাপিও ঠাণ্ডা মাণ্ডা কাৰণে বেয়া বদমাচি কামবোৰ নকৰে কাৰণে তাকো মৰম কৰোঁ আৰু আমাৰ বাই ভনী কেইজনীও ইমান বেয়া পোৱা পোই নাথাকে কাৰণ আমি কাজিয়া লাগিলেও আৰু লগতে মাতবোল কৰোঁ তেনেকৈয়ে আমি গোটেই কেইজনে মোকামিলাকে থাকোঁ